এতিয়া মই কিছুমান কথা মনলৈ আহে মানে ভাবোঁ যে মোৰ লক্ষ্য স্থান কিমান মই কিমান দূৰলৈকে দৌৰিম দৌৰোঁতে যাতে মই সাৱধানে দৌৰিব পাৰোঁ আৰু মোৰ স্বাস্থ্যও একো ক্ষতি নহয় মই ইনেই অকলে দৌৰিও ভাল নালাগে দৌৰিব সময়ত আমি লগত নিজৰ সমবয়সীয়া দুুই চাৰিগৰাকী সদায় লগ লাগোঁ আমি মানে ওচৰতে আমাৰ ফিল্ড এখন আছে ফিল্ডলৈ যাওঁ ফিল্ডলৈ যাওঁগৈ তাতে আমি খুব ধুনীয়াকৈ ইজনীয়ে সিজনীক দৌৰাৰ সময়ত সহযোগ কৰোঁ কৰি একেলগে আমি দৌৰা আৰম্ভ কৰোঁ স্বাস্থ্যও ভাল হয় এক্সাৰচাইজ হয় স্বাস্থ্যত বহুতখিনি স্বাস্থ্যটোৱে এনাৰ্জি পায় অন্যমনস্ক হ'ব নালাগে এনেকুৱা চাৰিটা চাৰে চাৰিটা এনেকুৱা সময়তে আমি উঠোঁ উঠি আমি দৌৰিবলৈ উলাই যাওঁ তাৰ পিছত একেলগে ইজনী সিজনীকৈ গোটেইকেইজনী লগ লাগি প্ৰায় আধা ঘণ্টা পঞ্চলিছ মিনিট সিমান সময় আমি দৌৰোঁ একেলগে ঘূৰি আহোঁ আহি আহি আকৌ ঘৰ পাওঁহি পাই গোটেই ঘৰৰ কামখিনি কৰি মেলি গা পা ধুই খোৱা বোৱা কৰোঁ আকৌ আমি গধূলি সময়ত তেনেকৈ উলাই যাওঁ একেলগেই লগ লাগো আন সদায় দৌৰাৰ দৰে লগ লাগো লগ লাগি আকৌ তেনেকৈয়ে দৌৰা আৰম্ভ কৰোঁ ঠিক তেনেকৈয়ে আমি দৌৰি দৌৰাটো আমি মানে এনেকৈ চলি আহিছোঁ চলাই আহিছোঁ কাৰণ আমাৰ স্বাস্থ্যৰ কথা আছে দৌৰিলে আমাৰ স্ৱাস্থ্যৰ বহুখিনি সতেজ হয় খালী দৌৰাটোৰ ওপৰত অলপমান আমি গুৰুত্বটো এইকাৰণেই দিব লাগে যাতে আমি ক'ৰবাত পৰি অকস্মাৎ দুখ নাপাওঁ